অঁ কি কি কৰিছ মইয়ো এনেই হেৰি তই কিবা সেই শ্ৰমিকৰ যে কি স্কলাৰশ্বিপ আহিছে যে তই হেৰি কৰিছ নেকি কিবা গ'ম পাইছ নেকি

অঁ মইয়ো কৰিবলৈ সময়ে হোৱা নাই আজি কৰিছোঁ তোলৈ নই দিয়া ডকুমেন্টছ কি কি লাগিব

অঁ

অঁ

অঁ তই ফৰ্ম পূৰালি নেকি অঁ তই মোকো দি দিবিচোন অঁ মই পূৰোৱা নাই অঁ তই ক'বি কাহানিকৈ যাৱ অঁ অঁ অঁ অঁ একেলগতে কৰিমগৈ অঁ নাই কৰা তই কৰিলি

অঁ একেলগতে কৰিমগৈ কাহানিকৈ যাৱ ক'বি তই অঁ কাইলৈ ওলাবি তেতিয়া অঁ অঁ

অঁ তেতিয়া কাইলৈ ওলাবি তেতিয়া কাইলৈ ওলাবি অঁ ফোন এটা কৰিবি অঁ হ'ব অঁ হ'ব দে